হেল্ল' মই দোকানীয়ে কৈছোঁ ফলমূলৰ দোকানী এই কেতিয়া কেতিয়া লাগিব কেতিয়ালৈ কেতি কেতিয়া লাগিব অঁ আপুনি এতিয়া হেৰি কৰক এই অৰ্ডাৰ এটা দি দিয়ক অৰ্ডাৰ এটা কওক কি কি লাগিব আপুনি লিষ্ট এখন হেৰি কৰি দিয়ক অঁ অঁ অঁ অঁ আঙুৰ এক কেজি আপেল আপেল নালাগে নেকি অঁ তাৰপিছত হেৰি কোনোবা নিবৰ কাৰণে কোনোবা আহিব নেকি অঁ সেইটো এটা কথা আকৌ মোৰো মানুহ নাই বাৰু মই তথাপিও চাওচোন বাৰু কাইলৈ পঠালে হ'ব নহয় অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই পঠাবলৈ যত্ন কৰিম বাৰু মই পঠামেই আপোনাক যিহেতু কাইলৈ এটা অনুষ্ঠান পাতিছে এই গতিকে মই পঠাবলৈ যত্ন কৰিম পাবই আপুনি সময়ত চিন্তা কৰিব নালাগে দেই হ'ব নে আৰু কিবা আৰু আৰু কিবা নালাগে নহয় নহয় জানো বাৰু নালাগে নহয় ঠিক আছে হ'ব থেংক ইউ